ভিডিঅ' কনফাৰেঞ্চিং এপ বহুত ধৰণৰ আছে যেনে গুগল দুঅ' গুগল মিট যোনবোৰ আমি প্লে ষ্ট'ৰৰপৰা আমাৰ ফোনত ডাউনলোড কৰি ল'ব পাৰোঁ ইয়াৰ বহু উপকাৰিতা আছে মোৰ ক্ষেত্ৰত মই ভিডিঅ' কনফাৰেঞ্চিং বহুতবাৰ ব্যৱহাৰ কৰিছোঁ যেনে ক'ভিড নাইণ্টিনৰ টাইমত যেতিয়া স্কুল কলেজবোৰ বন্ধ আছিল আমাৰ ক্লাছ ভিডিঅ' কনফাৰেঞ্চিঙত হৈছিল বা আমাৰ প্ৰজেক্ট থাকিলেও ভিডিঅ' কনফাৰেঞ্চিঙৰ থ্ৰুদি হৈছিল আৰু আমাক যেতিয়া কেতিয়াবা গ্ৰুপ ডিছকাশ্যনৰ টপিক দিয়া হৈছিল তেতিয়া মই বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে আমি বস্তুবোৰ আলোচনা কৰিছিলোঁ আৰু ইয়াৰ উপকাৰিতাটো ক'ব গ'লে বহুত আছে মিটিং কৰিবৰ কাৰণে যোনবোৰ মানুহ বেলেগ বেলেগ জেগাত থাকে ভিডিঅ' কনফাৰেঞ্চিঙৰ থ্ৰোদি সেইটো বহুত সহায় হয় কাৰণ কিছুমান মানুহ দূৰৰ পৰা আহিব নোৱাৰে আৰু ভিডিঅ' কনফাৰেঞ্চিঙৰ এটা ভাল যে সেইটো কোনো সময় সময় যিকোনো সময়ত কৰিব পৰা যায় ইয়াৰটো বহুত ব্যৱহাৰ আছে তাৰ ভিতৰত মই ভাল নোপোৱা কিছুমান বস্তু হ'ল ইয়াৰ যে কেতিয়াবা নেটৱৰ্কটো বেয়া থাকিলে আমি আনজনৰ মাত শুনিব নোৱাৰোঁ বা কেতিয়াবা দেখা পোৱাতো প্ৰব্লেম হয় আৰু কিছুমান মানুহে ভিডিঅ' কনফাৰেঞ্চিং ইউজ কৰিব নোৱাৰে সেইটো এটা ইয়াৰ প্ৰব্লেম আৰু বহুলোকে নিজৰ লগৰ বন্ধু বান্ধৱী বা ঘৰৰ পৰিয়াল যোনবোৰ দূৰত থাকে সিহঁতৰ লগত কথা পাতিবৰ কাৰণেও ভিডিঅ' কনফাৰেঞ্চিং ইউজ কৰে